হেল্ল' চয়নিকা জাননে আজি মই ব্যায়াম কৰি থাকোঁতেনে ভৰিত দুখ পালোঁ ভৰিটো বহুত বেছিকৈ দুখ পালোঁ ওচৰতে কিবা মেডিচিনৰ দোকান আছে নেকি মই এখনৰ কথা নেটত মাৰি চাইছোঁ ইমান ভালকৈ বিচাৰি পোৱা নাই ঠাইখিনি তোৰ কোনোবা চিনাকি আছে নেকি নহ'লে ওলাবিচোন দুয়োজনী যাম অঁ গড়মূৰলৈকে ভৰিটো দেখাই আহিম অকলেনো কিমান থাকিম আমনি লাগিব তয়ো ওলাবি একেলগে দুয়োজনী থাকিম তোৰ কিবা চিনাকি দোকান আছে নেকি এনেই মেডিচিনৰ অঁ হ'ব তই ওলাবি